মোৰ নাম সপ্তদ্বীপ চৰকাৰ মই গুৱাহাটীৰ বাসিন্দা হয় জন্ম মোৰ ইয়াতে বাকী পঢ়া শুনাও মই ইয়াতে কৰিছিলো মই ডিছলেণ্ড হাইস্কুলৰ পৰা মোৰ মেট্ৰিক দিয়া আৰু এইছ এছ আৰু গ্ৰেজুৱেচন মোৰ আইকনিক একাডেমিৰ পৰা দিয়া বাকী তাৰপিছত মই মাষ্টাৰছ কৰিবলৈ দেলহি গৈছিলো তাতে মই দুবছৰ মাষ্টাৰছ কৰিলো এবছৰ জব কৰিলো তাৰপিছত যিহেতু মানে মাহতৰ গা ইমানটা ভাল নহয় মই আকৌ গুৱাহাটী উভটি আহিবলগীয়া হ'ল এতিয়া যোৱা কেইবছৰৰ পৰা মই মানে দোকান চাই আছো ঘৰ চাই আছো আৰু বাকী একজামছ দি আছোঁ মই কম্পিটিটিভ একজামছ এতিয়ালৈকে মই বেংকৰ একজাম দিছো এছ এছ ছি একজাম দিছোঁ আৰু এতিয়ালৈকেতো বাৰু ক্লিয়াৰ হোৱা নাই বাট আশা কৰো এই বছৰ যাতে কিবা এটা হৈ যায় আৰু চেষ্টা চলি আছে যাতে নেকি ভাল এটা মানে নিজৰ কাৰণে ফিউচাৰ এটা বনাব পাৰো আৰু বাকী মোৰ জব এক্সপেৰিয়েঞ্চো দেলহিত আছিলে এবছৰ মই এটা বি পি আৰ জব কৰিছিলো ভডাফোন ইউ কেৰ কাৰণে তাতে মোৰ ছেট বক্সেছ আছিলে মানুহৰ লগত ছেট কৰিকেনে মই সিহঁতৰ কুৱেৰিছ ৰিজলফ কৰিছিলো তাৰপিছত গুৱাহাটীত আহিও মই এল জি জইন কৰিছিলো এল জি ব্ৰাঞ্চতো কেইমাহমান জব কৰিলো তাতেও মোৰ কাষ্টমাৰ চাৰ্ভিছ অফিচাৰ আছিলো মই মোৰ ক'ৰ্দিনেট কৰিব চাৰ্ভিছ চেন্টাৰ আছিলে চাৰ্ভিছ চেন্টাৰৰ লগত মোৰ নৰ্থ ইষ্টৰ গোটেইকেইটা সিহঁতৰ লগত ক'পাৰেট কৰি মই কাষ্টমাৰৰ যিবোৰ কুৱেৰিজ থাকে ইছুছ থাকে সেইবোৰ ৰিজলভ কৰিব চেষ্টা কৰো মানুহ পঠিয়াই দিওঁ যদি সিহঁতৰ ফ্ৰীজৰ ৱাছিং মেচিন এয়াৰ কণ্ডিচনিং যিমান ইছুছ আছে এল জি প্ৰডাক্টছ আছে সেইবোৰ সিহঁতে যাতে ছলভ কৰিব পাৰে বাকী তাৰ বাহিৰে মই নিজৰ বিষয়ে যদি ক'ব বিচাৰো মই মিউজিক ভাল পাওঁ মই গীটাৰ বজাই ভাল পাওঁ মই ফুটবল চাই খুব ভাল পাওঁ ক্ৰিকেটো চাওঁ ক্রিকেট খেলিছিলো আগতে এতিয়া বাৰু ইমান খেলা নহয় ফুটবলো আজিকালি ইমান খেলা নহয় আগতে খেলি ভাল পাইছিলো স্কুল লাইফত কলেজ লাইফত খুব খেলিছিলো এইবোৰ এতিয়া ইমান এটা নহয়গে বাকী ডে টু ডে লাইফত ক'ব গ'লে মই দোকান চাওঁ আৰু বাকী মাহঁতৰ যিহেতু বহুত ইছুছ আছে হেলথ ইছুছ ত' সিহঁতৰ মেডিচেন ডক্টৰ এইবোৰ চেক আপৰ কাৰণে লৈ যাবলগীয়া হয় আৰু নিজেও অলপ চলপ ৱৰ্ক আউত কৰো সেইখিনিয়ে মোৰ এতিয়া বৰ্তমান ক'ব গ'লে ডে টু ডে লাইফ ষ্টাইল চলি থাকে